মোৰ ওচৰত থকা তাঁতৰশাল আৰু চিলাই মেচিন ভৰি ভৰি চিলাই মেচিন আৰু ঊলে গোঁঠা সঁজুলি আছে সূতা কটা সঁজুলি আছে তাৰপাছত আৰু এটা ল'ব বিচাৰিছোঁ মেচিন সেই মেচিনটো হ'ল আপোনাৰ কাৰেণ্টৰ মেচিন কাৰেণ্টৰ যোগেদি যি চিলাই কৰিব পৰা যায় সেয়া মই মেচিনটো ল'ম বুলি ভাবিছোঁ ঊল গোঁঠা মেচিন মানে ঊলটো হাতেৰেও কৰি পিনে গোঁঠা হয় ঊল ঊলৰ চোলা আদি কৰি বা টুপি সেইবিলাক সামগ্ৰী বনোৱা হয় হাত চিলা বোৱা কটা কৰা তাঁতীশাল মাটিশাল আছে সেয়া আৰু তাঁতীশাল মাটিশাল আছে সেই তাঁতীশালত আমি গামোচা বা চাদৰ আদি কৰি সমস্তখিনি মেখেলা গামোচা গামোচা আদি চব সকলো বোৱা কথা কৰা হয় চিলাই মেচিনটো আছে মানে সেই তাত আমি চিলাই কাম কৰোঁ চিলাই কাম কৰোঁ মেখেলা চাদৰ চিলোৱা আদি সেইবিলাক সমস্তখিনি চিলোৱা হয় ঊল ঊল গোঁঠিব সাধাৰণতে নাজানো বাৰু ঊলৰ ঊলৰ এতিয়া প্ৰশিক্ষণটো লৈ আছো ঊল গোঁঠিবৰ কাৰণে ঊলৰ প্ৰশিক্ষণটো মেচিনটো আনিম আৰু লাহে ধীৰে এতিয়া অনাৰ ব্যৱস্থা চলি আছে চিলাই মেচিনটোতো চিলাই মেচিনটো সকলো ঘৰতে থাকেই আমাৰো ঘৰত আছে বাৰু বোৱা কটা কৰা মেচিন আছে সূতা কটা মেচিন আছে

ঊল গোঁঠা ঊণ কাঠি আছে সেইবিলাকে আৰু চিলাই মেচিন আছে ভৰি কাৰেণ্টৰ মেচিন আছে ভৰি ভৰিত চলোৱা মেচিন আছে তাৰপাছত সেইবিলাকে আৰু মেচিন মানে কি আমি মহিলাসকলে বেছি ব্যৱহাৰ কৰোঁ মহিলাসকলৰ বাহিৰে মানে পুৰুষ মানুহেও বেছি ব্যৱহাৰ কৰা কৰে তেওঁলোকে দৰ্জী দোকান খুলি দৰ্জী কাম কৰে আমাৰ ঘৰতে সূতা কটা হয় আমিও সেইবিলাকত মানে সহায় কৰি দিওঁ সূতা কাটি মেচিন মেচিনে আমি কাপোৰ কানি আদি সকলো কাপোৰ চিলোৱা হয় সকলো কাপোৰ আদি চিলাই মেচিন কৰি আমি জীৱন যাপন কৰি আছো সূতা কটা মেচিনটো এতিয়া আনি থোৱা হৈছে বাৰু লাহে ধীৰে কাম আমি আৰম্ভ কৰিম ঊণসূতাৰ ঊণসূতাৰ যেনে অলপ চলপ জনা হয় আৰু এইবিলাক প্ৰশিক্ষণ লৈ আছো